মই প্ৰথমটো যি অৰ্ডাৰ দিছিলোঁ বস্তু সেইটো আছিলে এটা ম'বাইল ফোন ত' ম'বাইলটো মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টত প্ৰথমতে অৰ্ডাৰ দিওঁতে যেনেকে ভাবিছিলোঁ অৰ্ডাৰটো মই তেনেকে পাইছোঁ বস্তুটো ত' অৰ্ডাৰটো খুব সোনকালে প্ৰায় চাৰি পাঁচদিনৰ ভিতৰত মোক দিছিলে ঘৰত আহি ডেলিভাৰি এজেণ্টে তাৰপিছত বস্তুটো সম্পূৰ্ণভাবে প্লাষ্টিকেৰে বন্ধা আছিলে কোনো ধৰণৰ বিসংগতি নাছিলে বস্তুটোত আৰু ম'বাইল ফোনটোৰ বক্স'ৰ বাকচৰ ভিতৰত যিখিনি বস্তু থাকিব লাগে চাৰ্জাৰডাল তাৰ পিছত আপোনাৰ এটা কভাৰ আৰু আপোনাৰ চিম কাৰ্ড টুল সেইখিনি সকলো বস্তু খিনি আছিলে আৰু ম'বাইলটো ধুনীয়া কণ্ডিচনত আছিলে ত' অলপো দিগদাৰ হোৱা নাছিলে ত' মই অৰ্ডাৰটো পাই সুখী